কিতাপ মোৰ খুবেই প্ৰিয় কিতাপ পঢ়ি মই বহুত ভাল পাওঁ মই ভাল পোৱা কিতাপসমূহৰ ভিতৰত অন্য়তম এখন কিতাপ হ'ল মিৰি জীয়ৰী কিতাপখন ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত এইখন এখন উপন্য়াস উপন্য়াসখন এহাল মিচিং ডেকা গাভৰুক লৈ লিখা হৈছে এহাল মিচিং ডেকা গাভৰু জংকী আৰু পানৈ এই কাহিনীৰ মূল চৰিত্ৰ আছিল তেওঁলোকে সৰুতে একেলগে খেলা দুয়োজন লগ আছিল তাৰপাছত লাহে লাহে তেওঁলোক তেওঁলোকে এ ইজনে সিজনৰ প্ৰেমত পৰে আৰু আ বিয়া পাতিবলৈ তেওঁলোকে ঠিক কৰিছিল কিন্তু মাউৰা জংকীক আওকাণ কৰি পানেইৰ মাক দেউতাকে তাইৰ কাৰণে গাঁৱৰে এজন ডেকা কুমুদৰ লগত তেওঁৰ জংকী পানেইৰ বিয়া ঠিক কৰিছিল বিয়াৰ কথা গম পাই জংকীয়ে পানৈক পলুৱাই নিয়ে আৰু হাবিত কিছুদিন কটায় কিন্তু সিহঁতে ধৰা পৰাৰ লগে লগে লখিমপুৰৰ কাছাৰীত অপহৰণৰ গোচৰ দিয়ে তাৰপাছত নিজৰ মাজতে মিত মাত কৰিব বুলি সকলো ঘৰলৈ আহিছিলে কিন্তু এনেকৈ কিছুদিন পাৰ হোৱাৰ পাছত পানেইৰ মাক দেউতাকে তাইক পুনৰ কুমুদলৈ বিয়া দিবলৈ জোৰ জবৰদস্তি কৰিছিল তাৰপাছত এই কথা শুনি পানেই ঘৰৰ পৰা মনে মনে পলাই যায় তাৰপাছত সোধ পোছ কৰাত এইবাৰ জংকীৰ লগত জংকীৰ লগত পানেই নাই যোৱা বুলি প্ৰমাণ হয় জংকীয়ে পানেইক বিচাৰি বিচাৰি বিচাৰি যায় আৰু তাইক বিচাৰি যাওঁতে জংকীক বাটতে পৰ্বতীয়া গাচি মিৰিয়ে ধৰি সিহঁতৰ গাঁৱলৈ লৈ যায় আৰু তাক চাকৰ খাটিবলৈ লগায় তেনেদৰে কিছুদিন পাৰ হোৱাৰ পাছত এই গাঁৱলৈকে পানেইক মিৰিবোৰে ধৰি আনে দুয়োটা এদিন ৰাতি পলাবলৈ চেষ্টা কৰোঁতে তেওঁ তেওঁলোক ধৰা পৰিছিল ধৰা পৰাৰ পাছত গাঁৱত বিচাৰত সিহঁতক চুৰ বুলি সিদ্ধান্ত দিছিল তাৰপাছতে সোৱণশিৰি নৈত তেওঁলোকক পেলাই পেলাই দি মৃত্য়ুদণ্ড দিয়া দিয়া হৈছিলে পানেইৰ মাকে সিহঁতৰ মৃতদেহ দুটা নৈত উপঙি থকা দেখা পায় আৰু তাৰপাছত তাৰপাছত তেওঁলোকে নিজ কৰ্মৰ অনুতাপ কৰিছিল তেওঁলোকে দুটা দুটাকে প্ৰেমৰ পৰা আতঁৰাবলৈ গৈ তেওঁলোকৰ জীৱনটো শেষ কৰি দুটা জীৱ শেষ কৰি দিছিল এই কাহিনীটোৰ পৰা ইয়াকে শিকিব পৰা গ'ল যে ল'ৰা ছোৱালীক ঘৰৰ পৰা বেছি শাসন কৰিব নালাগে তেওঁলোকৰ অমতত বিয়া পাতিব নালাগে বিয়া হ'ব দিব নালাগে নিজ ইচ্ছাৰে তেওঁলোকক নিজ মনে মিলা মানুহজনৰ লগত বিয়া হ'বলৈ দিব লাগে এই কিতাপখনৰ কাহিনীখিনিৰ পৰা ইয়াকে জানিব পৰা যায়